পৰ্যটকসকলক টুৰ গাইডসকলে বহুতো ক্ষেত্ৰত সহায় কৰে যিহেতু আমি এটুকুৰা নতুন ঠাইলৈ গ'লে আমি সেই জেগাডোখৰ বিষয়ে আমি ইমান নাজানো গতিকে সেই ক্ষেত্ৰত আমাক টুৰ গাইডসকলে আমাক ধুনীয়াকৈ শিকাই মেলি দিয়ে লৈ মেলি যায় ক'ত ক'ত যাব লাগে আমি ক'ত ক'ত যাব নালাগে আৰু সেই জেগাডোখৰৰ মহত্ব কি তেওঁলোকে সকলো বুজাই দিয়ে কিয় বিখ্যাত গতিকে এইবিলাক আমাক সকলোবিলাক আমাক জনাত সহায় কৰে টুৰ গাইডসকলে আমি যেতিয়া এডোখৰ নতুন ঠাইলৈ যাওঁ আমি প্ৰথম গৈয়ে আমাৰ এনেকুৱা লাগে আমি ক'ত যাম কোন দেন যাম যেতিয়া আমি এজন টুৰ গাইড লৈ লওঁ তেওঁলো তেওঁ আমাক ধুনীয়াকৈ গাইড কৰি মেলি লৈ যায় আৰু যেতিয়া আমি এজন টুৰ গাইডক লৈ যাওঁ তেতিয়া আমি সেই জেগাডোখৰৰ বিষয়ে আমি সম্পূৰ্ণ জ্ঞান পাই পাবলৈ সক্ষম হওঁ আৰু তেওঁলোকে আমাক ভালকৈ বুজাই মেলি দিয়ে আৰু আমাৰ সেই জেগাডোখৰ প্ৰতি অলপ জ্ঞান বাঢ়ে আৰু সময়ো আমাৰ বাচি যায় কিয় কাৰণ তেওঁলোকে আমি যোনখিনি কিয় বিখ্যাত কি কাৰণে বিখ্যাত যোনখিনি আমি যাবলগীয়া ঠাই সেইখিনিলৈহে লৈ যায় আৰু তেওঁলোকে যিহেতু আমি নতুনকৈ গ'লে মানে ছাগৈ নাজানিম যে ক'ত ধুনীয়া ক'ত ধুনীয়া ধুনীয়া জেগা আছে গতিকে আমি হয়তো এৰি আহিবও পাৰোঁ জেগাডোখৰ কিন্তু এজন টুৰ গাইডক ল'লে আমি ধুনীয়া ধুনীয়া জেগা কেতিয়াও এডোখৰ ধুনীয়া জেগা আমি সেই যোনডোখৰ জেগালৈ গৈছোঁ সেই জেগাডোখৰ আমি তাত এৰি থৈ আহিবলৈ সক্ষম নহওঁ গতিকে এজন ক এজন পৰ্যটকৰ বাবে এজন টুৰ গাইড খুব দৰকাৰী যাতে তেওঁলোকে সেই জেগাডোখৰ বিষয়ে ভালকৈ জ্ঞান দিয়ে আমাক আৰু আমাৰ অঞ্চলটোৰ পৰ্যটনস্থলীসমূহত টুৰ গাইড ক'বলৈ গ'লে ইমান নাই আছে দুই এটুকুৰা ঠাইত আছে কিন্তু ইমান নাই বাহিৰত যিমান আছে গতিকে আমাৰ ইয়াত ক'বলৈ গ'লে আমাৰ বহুত প্ৰয়োজন গতিকে এবাৰ আমি এনেকৈ জুকো ভেলী যাওঁতে মানে তাত আমি এজন টুৰ গাইড লৈ লৈছিলোঁ য'ত যিহেতু তেওঁ আমাক ধুনীয়াকৈ গাইড কৰি লৈ গৈছিলে আমি কেনেকৈ কি কৰিব লাগে ক'ত যাব লাগে গতিকে তেওঁলোকে আমাক ভালকৈ বুজায়ো দিছিলে যে আৰু আমি গতিকে হয়তো ছাগৈ আমি অকলে যোৱাহেঁতেন এজন গাইড নোলোৱাহেঁতেন আমি ইমানখিনি বুজি নাপালোঁহেঁতেন আৰু আমি হয়তো ছাগৈ কিছুমান ধুনীয়া ঠাই এৰি আহিব লগাও হ'লহেঁতেন গতিকে টুৰ গাইডজনৰ পৰা আমি ধুনীয়া ধুনীয়াকৈ গোটেইখিনি জেগাই চাই আহিবলৈ সক্ষম হ'লোঁ গতিকে আমাৰ অঞ্চলটোত টুৰ গাইড আছে যদিও বহুত কমেই আছে হয়তো কিন্তু আৰু ভৱিষ্যতে আৰু প্ৰয়োজন হ'ব পাৰে আৰু আমাৰ ইয়াৰ পৰ্যটকসকলক পৰ্যটকসকলক টুৰ গা পৰ্যটকসকলৰ লগত টুৰ গাইডে প্ৰায় অসমীয়াতে পাতে আৰু কিছুমান তাহাঁ তেওঁলোকৰ লোকেল লেংগুৱেজত পাতে কিন্তু প্ৰায় অসমীয়া পতাই আছে আৰু কিছুমানে হিন্দীতো পাতে কিন্তু যদি বাহিৰৰ পৰা আহে তেওঁলোকে অস অসমীয়াটোতো বুজি নাপায় গতিকে তেওঁলোকে হিন্দীতে পাতে আৰু বাহিৰৰ পৰ্যটকবিলাকক হিন্দীতে বুজাই বুজাই দিয়ে